ভাৰতৰ আন ৰাজ্য়সমূহৰ দৰে অসমখনো এখন কৃষি প্ৰধান ৰাজ্য় সেয়েহে আমাৰ ইয়াত প্ৰায় সকলোবোৰ মানুহেই আগৰ পৰা খেতি বাতিৰ লগত জড়িত যদিও বৰ্তমান খেতিয়কৰ সংখ্য়া কমি আহিছে কাৰণ বিভিন্ন কাম কাজত কিছুমান মানুহ চৰকাৰী চাকৰিয়ালত গৈছে নতুবা কিছুমানে খেতি বাতি কৰিবলৈ এৰি দিছে বা হয়তো এনেকুৱাও হৈছে কিছুমানে কৰিব বিচাৰে কিন্তু তেখেতৰ নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে কৰিব নোৱাৰিছে শাৰীৰিক অসুস্থতা প্ৰত্য়েকৰে বেলেগ বেলেগ হয় যদিও কিছুমানে ভেজাল যেনেকৈ কীটনাশক দ্ৰব্য় প্ৰয়োগ কৰা খাদ্য় বস্তু খাই তেখেতলোক অসুস্থ হৈছে যাৰ ফলত কৃষিত অলপ অসুবিধাৰ সৃষ্টি হৈছে দ্বিতীয়তে এনেকুৱাও হৈছে আগতে যেতিয়া খেতি কৰা হৈছিলে মানুহৰ সংখ্য়া সৰহ আছিলে মানে মানুহৰ মানে কৃষি কৃষকৰ সংখ্য়া সৰ বেছি আছিলে যাৰ ফলত যেতিয়া এজনক সহায়ৰ প্ৰয়োজন হৈছিলে তেতিয়া আনজনে গৈ সহায় কৰি দিছিলে তেনেক্ষেত্ৰত এজন মানুহৰ মানে এজন কৃষকৰ বহুতখিনি সহায় হৈ গৈছিলে যিহেতু আজিকালি অকলেই কৰিব লাগে প্ৰত্য়েকটো কাম কাৰণ যিহেতু কৃষকৰ সংখ্য়া কমটি হৈ আহিছে ত' তেনেক্ষেত্ৰত ইজনে সিজনক সিজনক যদি সহায় কৰিব যায় ত' তেতিয়া আনজনৰ কাম পৰি থাকে ত' তেনেক্ষেত্ৰত মানে প্ৰায় সহায় কৰিবলৈ নোযোৱাই হৈছে ত' যেতিয়া সহায় কমটি হৈ আহিছে কমটি হৈ গৈছে তেতিয়া কামতো এইফালে মানে কামো কমটি হৈ আহিছে মানে সিমানখিনি খেতি কৰিব পৰা নাই যিমানখিনি প্ৰয়োজন হৈছে দ্বিতীয়তে আগতে এবাৰ মাটিবিলাক প্ৰায় চহা আছিলে ভাল মানে সাৰ আছিলে কিন্তু বাৰে প্ৰতি এতিয়া খেতি কৰি থকা হৈছে একেডোখৰ জেগাতে বহুত বছৰ খেতি কৰা হৈছে যাৰ ফলত মাটিডোখৰ সাৰুৱা মানে যিটো সাৰ আছিলে আগতে সেইটোনো কমি গৈছে যাৰ ফলত আমি এতিয়া কীটনাশক দ্ৰব্য় প্ৰয়োগ কৰিব লাগে কিন্তু অৱশ্য়ে কীটনাশক দ্ৰব্য় প্ৰয়োগ কৰাটো বেয়া কথা আমি যিমানটো পাৰোঁ জৈৱিক সাৰৰ প্ৰয়োগ কৰাটো ভাল যদিও এতিয়া আমি কৃষকখিনি ইমানটো জ্ঞান নাথাকেগৈ মানে যিগিটাই যিকেইজন ব্য়ক্তিৰ জ্ঞান থাকে তেখেতলোকতো চহৰত যায়গৈ বা বেলেগ কিবা চাকৰিত বৰ্তি হৈ থাকে যাৰ ফলত কৃষকখিনিৰ ওচৰত সাধাৰণ জ্ঞানকণো নাথাকে যে কীটনাশক দ্ৰব্য় দিওঁ নতুবা জৈৱিক সাৰ দিওঁ মানে কি সাৰ প্ৰয়োগ কৰিলে ভাল হ'ব এতিয়া জৈৱিক সাৰ প্ৰয়োগ কৰিলে কি খেতিডৰা ভাল হয় আৰু তাত মানে খেতি যিখিনি শস্য় ওলাই তাৰ পৰা বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা কমটি হয় কিন্তু এতিয়া যিহেতু নাজানেই ভালকৈ যে কীট কোনখিনি জৈৱিক সাৰ কোনখিনি এই ৰাসায়নিক সাৰ ত' সেইকাৰণে আমি কৰি দিয়া হয় কি ৰাসায়নিক সাৰে প্ৰয়োগ কৰি দিয়ে কিছুমানে বা কিছুমানে জৈৱিক সাৰ প্ৰয়োগ কৰি দিয়ে বা এনেকুৱাও হয় কিছুমানে যে কিমানটো পৰিমাণৰ কিমানটো মাটিত দিব সেইটো নাজানে কাৰণ এনেকুৱাওটো নহয় যে সাৰ দিলোঁ বুলি যদি বহুত এগালমান দি দিয়ে তেতিয়াওটো খেতিডৰা বেয়া হৈ থাকিব বা সাৰ দিছে কিন্তু কমটি পৰিমাণে দিছে যিমানটো দিব লাগে সিমানটো যদি নিদিয়ে তেতিয়াও সেইফালেও আকৌ পৰি মানে অসুবিধা হ'ব যিহেতু যিটো ফল পাব লাগে সেইটো নাপাব ত' সেইফালে অসুবিধা হৈছে দ্বিতীয়তে আৰ্থিকভাৱে সেই একেইটাই মানে ইজনে সিজনক সহায় কৰিব নোৱাৰাটো আৰু দ্বিতীয়তে খেতি কৰি পিনে যিমানটো শস্য় উৎপাদন হয় ত' সিমানটো পূৰা মানে খেতিয়কজনৰ প্ৰায় যিখিনি খৰচ হয় বা তেওঁৰ যিখিনি শ্ৰম তাত প্ৰয়োগ কৰ প্ৰয়োগ কৰে সেইখিনি সিমানটো মূল্য় নাপায়গৈ ত' সেইবাবেও হয়তো কিছুমান কৃষকে খেতি কৰিবলৈ প্ৰায় এৰি দিছে কাৰণ ধৰি লওক এজন ব্য়ক্তিয়ে যদি বাহিৰত গৈ হাজিৰা কৰিলে বেছি টকা পায় আৰু তেওঁ গোটেই বছৰটো যদি খেতিৰ লগত জড়িত হৈ থাকে আৰু খেতিৰ পৰা যদি সিমানটো পৰিমাণে নাপায়গৈ মানে ধনটোতো নাপায়ে ধৰি লওক কিন্তু সিমানটো শস্য় যদি নাপায় যে তেখেতে গোটেই বাৰ মাহ খাব পাৰে বা সেইখিনি শস্য় বাৰ মাহ তেখেতৰ পৰিয়ালটো খাবলৈ হয়গৈ নহয়গৈ ত' তেনেক্ষেত্ৰতো প্ৰয়োজন মানে কি হয় খেতি কৰি একো লাভো নহয়গে চাগৈ দ্বিতীয়তে বতৰ পৰিৱৰ্তন বতৰ পৰিৱৰ্তন মানে আমাৰে ওচৰে পাজৰে বিভিন্ন উদ্য়োগ প্ৰতিষ্ঠান গঢ়ি উঠিছে লাহে লাহে তেখে তাৰ প্ৰদূষিত ধোঁৱা বা প্ৰদূষিত পানী গৈ নদীত পৰিছে যাৰ ফলত মানে বতৰৰ জাহা তাহা যি টি পৰিৱৰ্তন হৈছে হয়তো যেতিয়া ব ধান পকি বা আমাৰ প্ৰায়টো ধান কৰা হয় ত' ধানৰ কথায়ে কৈছোঁ যেতিয়া ধানৰ বৰষুণৰ প্ৰয়োজন হয় তেতিয়া বৰষুণ নিদিয়ে বা যেতিয়া বৰষুণ নালাগে তেতিয়া বৰষুণ দি দিয়ে ত' তেনেক্ষেত্ৰত মানে বৰষুণ যেতিয়া লাগে তেতিয়া যদি নিদিয়ে তেতিয়া ধানতোটো ভাল নহ'ব বা যেতিয়া নালাগে তেতিয়া যদি দি দিয়ে তেতিয়াও ধানখিনি বেয়া হৈ থাকিব ত' তেনেকুৱা হৈছে দ্বিতীয়তে ওচৰৰ আমাৰ নদী এখন আছে চেঁচা নৈ বুলি কয় ত' নৈখনৰ যেনেকৈ মানে বাঢ়নি পানী ৰোধ কৰিব পৰা মথাউৰি বা তেনেকা কোনো ব্য়ৱস্থা নাই যাৰ ফলত মানে যেতিয়া পানী বাৰিষা দিনত পানী উফন্দি উঠে তেতিয়া হয়তো যদি ৰুই থৈ যায় মানুহখিনিয়ে তে তাৰ পিছত মানে পানী আহি মাৰি থৈ যাব নতুবা দ্বিতীয়তে যদি এনেকুৱা হয় মানুহখিনিয়ে নোৰোলে যেনিবা তাৰ পিছতো যদি পানী আহি বহুদিন ৰৈ থাকে যাৰ ফলত সময়মতে ৰোবও নোৱাৰে আৰু সময়মতে নোৰোলেও ইফালে খেতি মানে বেয়া হৈ যায় দ্বিতীয়তে এতিয়া আগতে মানুহবোৰে প্ৰায় গৰুৱে গৰু ম'হে হাল বাই পিনে খেতি কৰিছিলে আজিকালি গৰুৰ সংখ্য়া প্ৰায় কমি আহিছে কমি আহিছে মানে গৰু পুহিবই নোৱাৰে কাৰণ গৰুক খাবলেওটো কিবা এটা প্ৰয়োজন হ'ব ঘাঁহৰ প্ৰয়োজন হ'ব তেখে এতিয়া গৰু দিবলৈ ঘাঁহো নাইকীয়া হৈ গৈছে যিহেতু মানুহবিলাকে যিবিলাক মাটি বাৰী আছিলে চব খান্দি মেলি মানে পুখুৰী বনাই ল'লে যাৰ ফলত এটা গৰু পুহিবলৈ যিমানখিনি ঘাঁহৰ প্ৰয়োজন হয় সিমানখিনি ঘাঁহ নাপায় যাৰ ফলত মানে গৰু প্ৰায় নোহো নোপোহে মানুহে ত' তেনেক্ষেত্ৰত বেলেগ আহিলা যেনেকৈ ট্ৰেক্টৰ কোপোটা ইউচ ব্য়ৱহাৰ কৰিবলগীয়া হৈছে ত' সেইখন ব্য়ৱহাৰ কৰিব যোৱা সময়তে যদি মানুহজনৰ দক্ষতা নাথাকে বা তেখেতৰ ওচৰত আৰ্থিক সাহা মানটো মানে ধন নাথাকে যে এখন কিনি পিনে ব্য়ৱহাৰ কৰিব পাৰে ত' তেনেক্ষেত্ৰতো তেখেতৰ বহুতখিনি সমস্য়াৰ সৃষ্টি হয়গৈ ত' সেইকাৰণে চাগৈ হয়তো বহুত হয়তো মা আৰ্থিক সাহাৰ্য্য় নাপায় নতুবা বতৰ পৰিৱৰ্তন নতুবা নদীৰ পানীয়ে অসুবিধা নতুবা কীট পতংগৰ অসুবিধা হৈছেগৈ বা সাৰ প্ৰয়োগ কৰিব নাজানে মানে বিভিন্ন জ্ঞান নথকাৰ ফলত হয়তো চাগৈ আমাৰ সমাজত কৃষকৰ সংখ্য়া কমি আহিছে ত' সেইখিনিয়েই